সত্ৰীয়া নৃত্যৰ বিষয়ে কিবা ক'ব পাৰিব নেকি সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ আঠবিধ নৃত্যশৈলীৰ এটা অন্যতম সত্ৰীয়া শব্দটো সত্ৰৰ পৰা আহিছে আদিতে অসমৰ সত্ৰসমূহতে ঘাইকৈ এই নৃত্যৰ চৰ্চা আৰু অনুশীলন হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ জৰিয়তে পঞ্চদশ শতিকাৰ শেষৰফালে অংকীয়া নাট বা ভাওনা নামৰ এক নৃত্য নাট্যৰূপত এই নৃত্যধাৰা অসমত প্ৰচলিত হয় ঊনবিংশ শতিকাৰ মাজভাগৰপৰা বৈষ্ণৱ সত্ৰসমূহৰপৰা এই নৃত্যধাৰা আধুনিক মঞ্চলৈ আহে আদিতে পৰম্পৰাগতভাৱে সত্ৰত এই নৃত্য পুৰুষৰ মাজতহে আৱদ্ধ আছিল যদিও মঞ্চলৈ অহাৰ পাছত পুৰুষ মহিলা উভয়ে এই নৃত্য পৰিৱেশন কৰিবলৈ লয়